মই চতিয়াৰ পৰা ক'লোঁ আপুনি ৰাংঢালীত লাগিছেনে ফোনটো আপোনালোকত তাত ভাল কাপোৰৰ কালেকশ্যন আহিছে নেকি অপ হয় মোক মানে মোৰ ঘৰৰে বিয়া এখন আছে তাতে বিহু আহি আছে মোক মানে অলপ মুগাৰ কাপোৰ লাগিছিল ভাল কোৱালিটীৰ মোক এনেকৈ চাৰে চাৰি হেজাৰ পাঁচ হেজাৰ হয় হয় সেইটো হয় বাৰু মই কাইলৈ পৰহিলৈ ভিতৰত গৈ আছোঁ কাইলৈ সন্ধিয়া আপোনালোকৰ দোকানখন ক'ত আছে বাৰু ভালকৈ সঠিক ঠিকনাটো দিলে ভাল আছিলে অঁ হয় হয় এনেকৈতো ফোন কৰি চিনাকি হৈছোঁ দামটো অলপ কমাব আৰু বাইদেউ দেই চিনাকি মানুহ বুলিয়েই কৈছোঁ আৰু ন কমাবতো পাৰিব দিয়ক অলপ ঠিক আছে ঠিক আছে নিশ্চয় যাম বাৰু মই আপোনাক গ'লে বাৰু ফোন কৰিয়েই যাম ঠিক আছে বাৰু